হেল্ল'

ভাল ভাল ঠিকে আছে কেতিয়া আহিবা বুলি ভাবিছা

এতিয়া বতৰটো ভালেই বেছি ঠাণ্ডাও নহয় বেছি গৰমো নহয় দিনতো বতৰ বহুত ভাল নিশা অলপ বেছি ঠাণ্ডাটো হয় আৰু ফুৰিব মেলিবলে এতিয়া ভাল ফুৰিব পৰা কণ্ডিশ্যনটো ভাল কাৰণ আমাৰ ইয়াত কিছুমান ঠাই আছে পুৰণা ঠাই যেনেকে মালিনী থান তাৰপিছতে ঘুগুহা দৌল হাবুং এই এনেকুৱা ধৰণৰ ঠাইবিলাক ফুৰিবলে সুবিধা হ'ব আৰু আজিকালি ৰাস্তা পদূলিও ভাল হৈছে

হয় আছে

অঁ ঠিকেই আছে হ'ব হ'ব একো অসুবিধা নহয় থকা মেলা আছে একো অসুবিধা নহয়

তাৰপিছত ঢলা শদিয়া দৰংখনো চাব পৰা হ'ব ইয়াৰ পৰাই আকৌ ঘূৰি আহিব পৰা যাব আজিকালি ভাল আৰু একেদিনাই সমস্য নাই

অঁ ভাত খোৱা নাই ভাত খামহে অলপ পিছত আগতকৈ আজিকালি ভাল হ'ল কমিউনিকেশ্যনটো

আগতে আছিলে বাৱন্ন আছিলে ৰাষ্ট্ৰীয় পথটো বাৱন্ন আজিকালি পোন্ধৰ কৰিলে ৰাষ্ট্ৰীয় ঘাই পথ পোন্ধৰ তাৰ তাৰপিছত আমাৰ ইয়াৰ এন এছ পিচিটো কাম চলি আছে খুব সোনকালে তাৰ কামো হ'ব তাতো ফুৰি আহিব পৰা যায় তাত পৰ্যটকসকলক যাবলে দিয়ে ৰাস্তা পদূলি সেইবিলাক পাইছে এতিয়া আমাৰ ইয়াত মানে ইঞ্জিনিয়াৰিং কলেজখনটো হ'লেই এতিয়া সেই মেডিকেল কলেজখনো বনোৱাৰ প্ৰস্তুতি চলাই আছে নহয় গতিকে অসুবিধা নাই আৰু আজিকালি যথেষ্ট ভাল হ'ল ৰাস্তাটো যথেষ্ট বহল কৰি আছে যাতায়তৰ কাৰণে সুবিধা হ'ব আৰু আৰু ব্যৱসায়টো চলিব ভালোকে সৰু সৰুা ইণ্ডাষ্ট্ৰী কিছুমানো চৰকাৰে দিব পাৰিব উদ্যোগ বিলাক

হেৰিটো কাৰিকৰী শিক্ষা ল'ব বিচাৰে আৰু যাতে তেওঁলোকে পঢ়ি শুনি নিবনুৱা হৈ থাকিবলগা নহয় আত্মনিৰ্ভৰশীল যাতে হ'ব পাৰে তাৰমানে সেই কাৰিকৰী শিক্ষা কাৰিকৰী শিক্ষা লোৱাটোক অধিক গুৰুত্ব দিয়ে আৰু কাৰণ বৃত্তিমূলক শিক্ষা ল'লেহে কিবা এটা কৰি চলিবও পাৰিব অকলটো চাকৰি আও কিমান বিচাৰিবনো তেনেকুৱা ধৰণৰ কথা থাকিলে নিজে নিজে কিবা এটা কৰিব পাৰিব নিজৰ জীৱিকাৰ কাৰণে মই যাব লাগিব বাৰু যাব লাগিব বন্ধ পালেহে যাব পাৰিম এতিয়াতো বন্ধ নাইয়ে এতিয়া এতিয়া আমাৰ পৰীক্ষাৰ ছিজনেই আহিছে নহয় পৰীক্ষাৰ পৰিৱেশ এটা আহিছে গতিকে পৰীক্ষা চৰীক্ষা আজৰি হোৱাৰ পিছত বন্ধ পালে যাব লাগিব ঠিক আছে ঠিক আছে হ'ব ধন্যবাদ